অসমীয়া ভাষাটো অতি ভাল ভাষা মোৰ মাতৃভাষা মই এই ভাষাটোক খুব ভাল পাওঁ আৰু মই ভালপোৱা নহয় চবেই ভাল পাব লাগে নিজৰ মাতৃভাষা গতিকে এইটো আনৰ লগত তুলনা কৰা নাযায় প্ৰত্যেকৰে নিজৰ মাতৃভাষাৰ স্বকীয় মহিমা আছে স্বকীয় সৌন্দৰ্য আছে গতিকে এই সৌন্দৰ্যবিলাক কাৰো লগত কাৰো তুলনা নহয় কিন্তু প্ৰত্যেকেই মাতৃভাষাটো জনা দৰকাৰ তাত বাদেও অসমীয়া বিভিন্ন ভাষা যিমানেই ভাষাৰ জ্ঞান থাকিব সিমানেই তেওঁ জ্ঞানী হ'ব গতিকে তেওঁ বহুত ভাষা শিকিব পাৰে বা শিকাৰ চেষ্টা কৰিব লাগে গতিকে ভাষা শিকাত বাধা নাই